গাঁৱৰ পৰিৱেশ স্বাস্থ্যৰ কাৰণে বহুত অনুকূল কিয়নো গাঁওসমূহ হৈছে প্ৰাকৃতিক পৰিৱেশেৰে সুৰক্ষিত নদী জান জুৰি বিল কীট পতংগ চৰাই চিৰিকতি সকলোখিনি গাঁৱতেই পৰিৱেশ দেখিবলৈ পোৱা যায় গাঁৱৰ পৰিৱেশৰ বিষয়ে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ বিজ্ঞানীবিলাকেও বিভিন্ন মন্তব্য দিছে যে জলবায়ু সেৱন কৰিবলৈ হ'লে গাঁৱলৈ যাবা অক্সিজেন গাঁৱতে নিৰ্মল অক্সিজেন বা অম্লজান পোৱা হয় গতিকে এই গাঁওসমূহত মানুহৰ স্বাস্থ্য সম্পৰ্কীয় বিশেষ বিশেষ চিন্তা ভাৱনা আমাৰ কম হয় কিয়নো গাঁওসমূহত নিৰ্মল জলবায়ু শৰীৰৰ বাবে সুশীল প্ৰকৃতি বুলি কয় সুশীল প্ৰকৃতি নাইচ এনভাইৰণমেণ্ট এই এনভাইৰণমেণ্টটো গাঁৱত পাবৰ কাৰণে আজিকালি বিদেশৰ বহুতখিনি পৰ্যটকো গাঁও অঞ্চললৈ ভ্ৰমণ কৰিবলৈ আহে উদাহৰণস্বৰূপে মাজুলীখন মাজুলীত নৈ বিল জান জুৰি সকলো আছে প্ৰাকৃতিক দৃশ্যৰে মাজুলীখন নদন বদন হৈ যায় সেইকাৰণে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পক্ষীবিলাকো মা মাজুলীৰ বিভিন্ন অটব্য অৰণ্যত তেওঁলোকে ফুৰিবলৈ আহে বুলি আমি দেখিছোঁ বা আমি গম পাওঁ বুৰঞ্জী পঢ়িলেও গম পাওঁ গতিকতে চহৰ হৈছে ইয়াৰ ওলোটা চহৰত কৃত্ৰিমতা চহৰৰ জলবায়ু কৃত্ৰিম গাড়ী মটৰ যান গাড়ী মটৰ বিদ্যুৎ সঘন লুকা ভাকু কৰে উচ্চ প্ৰাবল্যৰ শব্দ যদিও চিকিৎসা ব্যৱস্থা আছে যদিও কিবাকিবি আছে সুবিধা পৰিবহণৰ ব্যৱস্থা সুবিধা আছে তথাপিতো পৰিবহণৰ উৎকট শব্দই যে গাঁৱৰ চহৰৰ জলবায়ু চহৰৰ পৰিৱেশটো প্ৰদূষিত কৰি কৰি থকা হৈছে এতিয়া অলপতে আমি জানিবলৈ পাইছিলোঁ যে চহৰত গাড়ী মটৰৰ পৰা প্ৰদূষণ ৰোধ কৰিবৰ কাৰণে বিজ্ঞানসন্মতভাৱে নতুন এটা যন্ত্ৰ বা গাড়ী মটৰো আৱিষ্কাৰ কৰিছে সেইটো হৈছে বৈদ্যুতিক বাহন যাতে পেট্ৰলৰ শব্দত ধোঁৱা নোলায় কিবা নহয় জলবায়ু প্ৰদূষণ নকৰে কাষেদি মানুহ পাহৰি যাব নোৱাৰে এনেকুৱাবিলাক কিছুমান সমস্যাৰ পৰা আঁতৰি আহিবৰ কাৰণে নগৰৰ জলবায়ুতকৈ গাঁৱৰ জলবায়ু বহু পৰিমাণে আমাৰ সুশীল প্ৰকৃতি বুলি কোৱা হয় ইংৰাজীত নাইচ টেম্পাৰ বুলি আগতে আমি মই পঢ়িছিলোঁ গতিকতে গাঁওসমূহ হৈছে মিলা প্ৰীতি আমাৰ একতা বান্ধোনত থকা তাত ধৰ্মৰ চৰ্চা হয় ভাল শিক্ষা ব্যৱস্থা ভাল আলাপ আলোচনা নীতিশিক্ষাৰ বিষয়ে থাকে কিছুমান কথা এইবিলাকত গাঁৱৰ পৰিৱেশটো সকলো ফালৰ পৰা আমাৰ ভাল বুলি আমি গম পাওঁ যিহেতু ভাৰতবৰ্ষত গাঁৱৰ সংখ্যাই বহু কোটি বহু লাখ গোটেই বহু লাখ গাঁৱৰ সংখ্যাই উদাহৰণস্বৰূপে মই মাজুলী হিচাপে মাজুলীত দুশ তিয়াল্লিছখন ভিলেজ আছে কিন্তু যোৰহাট নগৰখনত কিমান গাঁও আছে আমি সেইখিনি কথা আমি ক'ব নোৱাৰোঁ গাঁও অকমান দূৰৈত থাকে গাঁওবোৰ নগৰ চহৰৰ পৰা অলপমান দূৰৈত গতিকতে গাঁওসমূহ সকলো ফালৰ পৰা মানুহৰ স্বাস্থ্যৰ পক্ষে ভাল আৰু আমাৰ ফুৰা চকা ইটো সিটোকে পক্ষী পক্ষীৰ কাকলি হয় এতিয়া এই এই সময়ত আকৌ মাঘ ফাগুন মাহৰ পৰা পক্ষীবিলাক আহিব বিদেশৰ পৰা কুলি কেতেকী চৰাই নগৰত এই চৰাইবোৰ থাকিব নোৱাৰে যিহেতু চৰাইবিলাকেও এটা সুস্থ পৰিৱেশ বিচাৰে তেওঁলোকৰ স্বাস্থ্যৰ কাৰণে ভাল আৰু আমাৰ স্বাস্থ্যৰ কাৰণে ভাল আৰু এই পৰিৱেশটোৰ অবিহনে আমি সুস্থ জীৱন যাপন কৰিব নোৱাৰোঁ পৰিৱেশ হৈছে মানুহৰ অধীন আমি পৰিৱেশক অধীন কৰিব লাগিব কিন্তু নগৰবিলাকত সেই পৰিৱেশ নগৰীয়া সমাজত অধীন কৰিবলে কেতিয়াও নোৱাৰিব যিহেতু নগৰবোৰ গাঁৱৰ পৰা বহুত দূৰত দূৰত বসতি কৰে আৰু নগৰ মানুহৰ সেইটো কাৰণে পৰিৱেশ বেয়া হোৱাৰ কাৰণে বিশেষ প্ৰাকৃতিক পৰিৱেশ বেয়া হোৱাৰ কাৰণে বিভিন্ন বেমাৰ আজাৰ হয় যেনেকে চকুৰে সোনকালে নেদেখা হয় চুলি সোনকালে পকে মানুহৰ সোনকালে কিবাকিবি হয় ছালৰ বেমাৰ হয় কিবা হয় কিন্তু গাঁও অঞ্চলত আমাৰ এই এইবিলাকৰ সমস্যা দেখিবলৈ পোৱা নাযায় গতিকতে গাঁৱৰ পৰিৱেশটো সদায় স্বাস্থ্যৰ বাবে অনুকূল বুলি আমি ক'ব লাগিব আৰু প্ৰত্যেকেই যি মানুহ গাঁৱলৈ মাজুলী বিশেষকৈ মাজুলীৰ নিচিনা ঠাইলৈ এবাৰ আহিব সেই মানুহখিনিয়ে গাঁৱৰ সপোন দেখি থাকে যে গাঁৱত ৰখিব পাৰে গাঁৱৰ প্ৰকৃতিত বহি কবিতা লিখিব পাৰে গল্প উপন্যাস লিখিব পাৰে তেনেকুৱা আমাৰ গাঁওবিলাকত পৰিৱেশবিলাক আমাৰ আছে আমাৰ প্ৰদূষিত নহয় প্ৰদূষণ ৰোধ কৰিবৰ কাৰণে আমাক বেলেগ যন্ত্ৰ পাতি গাঁৱত গাঁৱত প্ৰয়োজন নহয় গতিকতে নগৰসমূহৰ কৃত্ৰিম পৰিৱেশতকৈ যন্ত্ৰ পাতি হুলস্থূলীয়া পৰিৱেশতকৈ গাঁৱৰ পৰিৱেশ আমাৰ আমাৰ স্বাস্থ্যবিলাকৰ কাৰণে বহুত অনুকূল বুলি আমি সদায় ক'বলৈ বাধ্য